অঁ দাদা ভালে আছে অঁ মই বিশেষ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ মই মানে আপোনালোকে জাতিংগা যোৱাৰ ডিমাহাচাও যে তাৰ সেই প্লেনিং এটা চলাইছে মানে মই শুনিছিলোঁ মানে তাকে বোলো সেই বিষয়ে মই জানোচোন আপোনালোকৰ সেই ট্য়ুৰটোৰ বিষয়ে আপোনালোক কেনেকুৱা ধৰণকে কি কৰিব বা আপোনালোকে কেইদিন কেইৰাতি কি ধৰণে গোটেই দিনটো বা অহা যোৱা সেইটোৰ বিষয়ে মানে কি ধৰণে কি কৰিব আপোনালোকে আমি সোণাৰীৰ পৰা যাম

ট্ৰেভেল এজেঞ্চি আছে নহ্ তাৰ সেইটো আপোনালোকে কি ধৰণে বা কেনেকুৱা হেৰি কৰে সুবিধা অসুবিধাখিনি

হয় আমি গ'লেতো আপোনাৰ তাততো গ'লে এতিয়া এনেই যাওঁতে ইয়াৰ পৰা চৰাইদেউৰ পৰা গ'লে এনে কিমান দিন লাগিব খুব বেছি এদিনটো সম্পূৰ্ণ দিন এটা হেৰি হ'বই সম্পূৰ্ণ এটা দিন আঠ ঘণ্টা ৰাস্তা আঠ ঘণ্টা হ'লে তেনেহ'লে আমি এক ৰাতি দুই ৰাতি দুইদিনৰ কাৰণে দিনটো কাৰণে যাব লাগিব কাৰণ ইয়াৰ পৰা আমি যদি আৰ্লি মৰ্ণিং ওলাওঁ তেতিয়াতো আমি ৰাতিহে পামগৈ দুই তিনি দিন তেনেহ'লে তেনেকৈ হ'লে আপোনালোকৰ এনেই বাজেট চিষ্টেমটো কেনেকুৱা ধৰণৰ

অঁ এজনৰ পাৰ গাড়ীখনৰ হয়

অঁ তেনেহ'লে আপোনালোকে যি ধৰণে এনেকৈ আমাক থকা খোৱা ব্যৱস্থাটোতো সকলো কৰিয়ে দিব পাৰ হেড আচ্ছা

তাৰমানে তাত মানে নিজৰ খোৱাৰ ওপৰত কেনেকুৱা কি ধৰণে হয় নন ভেজ নন ভেজ

আকৌ এক্সট্ৰা মানে সেইটো নহ্ তে মানে এক্সট্ৰা মানে সেইটো দিলে মানে আপোনালোকে তাৰমানে কোনে কি ধৰণকে হেৰি কৰিব বা মানে আপোনাক কি ক'ব বিচ বিচাৰিছোঁ বুজিছেই আপুনি

আচ্ছা তেনেহ'লে আপোনাৰ আমি তেনেকৈ যাম বুলি ভাবিছোঁ মানে তাকে বোলো সেইটো কাৰণে সোধোচোন আপোনালোকক আপোনালোকে ফুৰা ফুৰিব হ'লেতো আমাকতো গোটেই সেইখিনিয়ে ঘূৰাবই আৰু

ৰাতিপুৱা আপোনাৰ ৰাতিপুৱাতে ব্ৰেকফাষ্টটো থাকিব আপোনালোক খোৱা আহি কাৰণ মানে সেইবোৰৰ বিষয়ে জানিব বিচাৰিছোঁ কাৰণ আমি সেইবোৰ জেগালৈ গৈ নাই পোৱা যেনে আপোনালোকে ট্য়ুৰিষ্ট গাইড এজন হ'ব আমাৰ সকলো বস্তু দে দেখুওৱাত

আমি গ'লে আপোনাৰ চাৰি পাঁচজনমান যাম

ব্ৰেকফাষ্টটো ফ্ৰী নহ্ তাৰপৰা আপোনাৰ

অঁ আপোনালোকৰ যিহেতু এতিয়া সেই ট্য়ুৰিষ্ট গাইডৰ হেৰি হ'লেতো আমিতো ইয়াত যি ধৰণে খাব পৰ্কটোতো পোৱা যাব তাত গাহৰিটো কাৰণ আমাৰ এইফালেতো গাহৰিটো মেইন অঁ যি বিচাৰোঁ তাকে আৰু পোৱা যাব তেনেহ'লে ঠিকে আছে মই তেনেহ'লে আপোনাক অঁ জনাম আপোনাক মই সেই পেকেজটোৰ বিষয়ে এতিয়া গম পালোঁ ট্য়ুৰিষ্টটোৰ বিষয়ে আপোনালোকৰ সেই সেইটোৰ বিষয়ে বিষয়ে জাতিংগাৰ বিষয়ে আপুনি সকলো সেইখিনিতো অধ্যয়ণ আছেই আপোনালোকৰ আমাক সেইখিনি ভালকৈ বুজাই দিব ট্য়ুৰিষ্টজনটো আমাৰ লগত ঠিকেই থাকিব সেইজন সকলো অঁ অঁ ঠিক আছে বাৰু আপোনালোকে তেনেহ'লে সেয়ে হেৰি কৰিব জাতিংগাৰ বিষয়ে সম্পূৰ্ণভাৱে হেৰি কৰিব আমি যাম বাৰু আমি চাৰি পাঁচজনমান দিয়ক থেংক ইউ